এটি নৱজাতকৰ প্ৰথম বছৰটোত পালন কৰা বিভিন্ন আচাৰ অনুষ্ঠানবোৰৰ অনুষ্ঠানবিলাক হ'ল কেঁচুৱাটি জন্ম হোৱাৰ পিছতেই পাঁচদিন সাতদিন সিমানৰ অন্তৰত যেতিয়া মানে নাড়ী সৰে সেই নাড়ীটো নাড়ী সৰিলে মানে ঘৰ দুৱাৰ চাফ চিকুণ কৰি কাপোৰ কানি উলিয়াই চফা হয় নৱজাতককো নতুন কাপোৰ পিন্ধাই ওচৰৰে কেইগৰাকীমান গোপিনী নিমন্ত্ৰণ কৰি আনি বাহিৰলৈ উলিওৱা অনুষ্ঠান কৰা হয় য'ত আপোনাৰ অসমীয়াৰ মানুহৰ নিয়ম অনুসৰি আৰু বাহিৰৰ সূৰ্যৰ দেৱতাক প্ৰণাম কৰা হয় আৰু বহীত কি নাম নাম লিখোৱায়ে আঙুলিত ধৰি লিখোৱা হয় আৰু তাৰপা চাহ চাহ তাহ গোপিনীসকলৰ লগত আৰু মিলি সেইদিনাখন মানে চোৱা ভাঙে নাড়ী সৰাৰ পিছত চোৱা ভাঙি আৰু

আৰু ৰাতিলে ধূপ চাকি জ্বলাই যিগছ ধূপ চাকি জ্বলাই বাহিৰলৈ উলিয়াওঁতে বিশেষকৈ চোতালত উলিওৱা হয় পূবফালে মুখ কৰি আৰু যেতিয়া মানে ৰাতি সেই চাকিগছ আপোনাৰ নিজৰ শিতানৰ শিতানৰফালে গাৰুৰ মূৰৰফালে থোৱা হয় আৰু কোৱা হয় অসমীয়া সমাজত আৰু ৰাতি বোলে চিত্ৰলেখা আহি পেলাই নাম লিখেহি তেনেকৈয়ে চলি আহিছে আৰু প্ৰথম হেৰিটো অনুষ্ঠান অনুষ্ঠানটো নৱজাতকৰ পালন পালন কৰা হয় সেইটো প্ৰথম অনুষ্ঠান তাৰপিছত আহিলে আপোনাৰ তিনিমাহ পাঁচমাহ এনেকুৱামানত সুদি সভা পতা হয় যিটো অনুষ্ঠান গাঁৱৰ আৰু সমাজৰ ধৰ্মীয় নীতি নিয়ম অনুসৰি নাম প্ৰসংগ কৰা হয় নাম প্ৰসংগত প্ৰসাদ প্ৰসাদ উলিওৱা হয় মাছে মাংসই ভালকৈ খানা নাম প্ৰসংগৰ অন্তত চবেই মিলি মিলিজুলি প্ৰীতিভোজ খোৱা হয় বহুতো আলহী অতিথি নিমন্ত্ৰণ কৰে ফূৰ্তি ফাৰ্তাকৈ সেইটো পালন কৰা হয় অনুষ্ঠানভাগী যিটো আমি সুদি সভা বুলি কওঁ তাত আকৌ আমাৰ অসমীয়া সমাজত চুওৱা নিয়ম এটা আছে জ্যোতিষ জ্যোতিষৰ ওচৰত চোৱাই আহে কিবা তাত কোৱা হয় কিবা পুকৰ লাগিছে মাতৃহাৰা লাগিছে পিতৃহাৰা লাগিছে সেইবিলাক ভগতৰ ওচৰত সেৱালৈ খন্দোৱা হয় আৰু সেইদিনাখনেই নৱজাতক টিক ভকতসকলে মানে এটা নাম দি নামাকৰণ কৰে সেই নামটোকে পিছত ল'ৰাটোৰ বা ছোৱালীজনীৰ নৱজাতকৰ ঘৰত মতা নাম বা ভাল নাম হ'লে আৰু আজিকালি বাৰ্থ চাৰ্টিফিকেটতো আৰু মানুহে অলপ ষ্টেণ্ডাৰ্ডকৈ ভাল নাম দিয়ে সেই নামটোৱে তেওঁক ভকতসকলে দিয়া নামটো প্ৰচলন হয় নৱজাতকৰ ক্ষেত্ৰত ঘৰত মাতিবলৈকে হওক বা কিবা স্কুল কলেজতে হ'লেও কিছুমানে দিয়ে নাম চায় আৰু তেনেকৈ সেই অনুষ্ঠানভাগী সেইটো সামৰা হয় তাৰপাছতে আহিলে আপোনাৰ অন্নপ্ৰাশন সাত মাহত যিটো পালন কৰা হয় অন্নপ্ৰাশনত আৰু নৱজাতকৰ মুখত ভাত ভাত প্ৰথম মানে ভাত চেলেকুৱা হয় তাৰ তাৰ আগলৈকে ভাত মুখত নিদিয়ে জলপান পিঠাগুড়ি চেৰেলেক্স আজিকালি সেইবিলাককে খুওৱা হয় যেতিয়া অন্নপ্ৰাশন পতা হয় সেইদিনা আমাৰ অসমীয়া সমাজত এটা নিয়ম প্ৰচলিত হৈ আহিছে মমায়কে মুখত প্ৰথম ভাত দিব লাগে মমায়কে নতুন কাঁহৰ কাঁহী বাটি মমায়াকেই দিয়ে দি পেলাই তাতে আপোনাৰ ভাত তো মুখত চেলেকায় নৱজাতকক তাৰপিছত নিজৰ মিতিৰ কুটুম ককাই ভায়েক ভনীয়েক তেনেকৈ সকলোৱে খুৰীয়েক বৰ্তাক চবেই ভাত চেলেকাই কিন্তু প্ৰথম মমায়েকৰ হাতেৰেহে ভাতটো চেলেকুৱা হয় আৰু সেইদিনাখন খাদ্য সামগ্ৰীৰ তালিকাত বহুত বস্তু থাকে নানা ধৰণৰ মাছ মাংস মিঠাই গাখীৰ দৈৰপৰা পনীৰ আদি কৰি যিমানবিলাক আমাৰ খাদ্য সামগ্ৰী আছে চববিলাক সামৰ্থ অনুযায়ী অনা হয় আৰু সেইদিনাখনলৈ অন্নপ্ৰাশন কৰি বহুতে যথেষ্ট আলহীও নিমন্ত্ৰণ কৰে সকলোৱে মিলিজুলি খায় খানাটো সেইদিনা অন্নপ্ৰাশন বুলি হয় তাৰপিছতে যেতিয়া নৱজাতটিৰ এবছৰ সম্পূৰ্ণ হয় তেতিয়া যিটো জন্মদিন বা আজিকালিতো বাৰ্থডে' আগতে জন্মদিন বুলি ক'লে নামঘৰত শৰাই এভাগ দিয়া হয় কিছুমানে ঘৰতে কণ কণ ল'ৰা ছোৱালীক মাতি পায়স বনাই খুৱায় মিঠাই মিঠা বস্তু কিবা এটা খুৱায় তেনেকৈয়ে সামৰে কিন্তু আজিকালি আৰু একদম ধুনীয়াকৈ ঘৰ সজাই আপোনাৰ ডাঙৰ ডাঙৰ কেক আনি কাটি এবছৰ দিনটোত ধুমধামেৰে আৰু একদম আলহীয়ে অতিথিয়ে ঘৰ ভৰ্তি হয় বাৰ্থডেটো পালন কৰা হয় আজিকালি বাৰ্থডেটো তেনেকুৱা হ'ল আগৰ দিনততো শৰাই এভাগ দিয়ে নামঘৰত তেনেকৈয়ে চলি যায় এই নৱজাতিক নৱজাতকটিৰ এই প্ৰথম বছৰটোত পালন কৰিবলগীয়া আচাৰ অনুষ্ঠানবিলাক ইমানেই আৰু